মই কিছু দিন আগতে ফ্লীপকাৰ্টৰপৰা এটা মোবাইল ফোন অৰ্ডাৰ কৰিছিলোঁ আৰু এই মোবাইল ফোনটোৰ মই খুব ভাল পাইছোঁ মোবাইল ফোনটোৰ পাৰ্ফমেন্স অতি ভাল তাৰোউপৰি এই মোবাইল ফোনটো মই তাৰ লিখিত মূল্যতকৈ মই ফ্লীপকাৰ্টৰপৰা ডিছকাউণ্টসহিতে মই কম মূল্যতে সুবিধা গ্ৰহণ কৰিছোঁ তাৰোউপৰি বস্তুটো ডেলিভাৰী কৰোতে ডেলিভাৰী বয়জনৰ ব্যৱহাৰ অতি ভাল আছিল আৰু বস্তুটো পাওঁতে মই যি তেওঁলোকে যি এষ্টিমেটেড ডেট দিছিল তাতকৈ মই আগতীয়াকৈ গ্ৰহণ কৰিছিলোঁ আৰু মোবাইল ফোনটো পাৰ্ফমেন্স অতি ভাল আছিল মোবাইল ফোনটো ব্য়ৱহাৰ কৰি মই অতি ভাল পাইছোঁ তাৰ বেটাৰী পাৰ্ফমেন্স খুব ভাল মোবাইলটো ছফ্টৱেৰ ভাল মোবাইলটোৰ প্ৰচেছৰ কেমেৰা সেই সকলোবিলাকে খুব উন্নত আৰু মোবাইলটোৰ মোবাইলটোৰ মোবাইল এটা কিনোতে ব্যক্তি এজনৰ ৰিভিউ ৰিভিউবিলাকে খুব আমাক সুবিধা কৰে এই এপ এটাত যিবোৰ আমাৰ ৰিভিউ দিয়া থাকে সেইবোৰে আন এজন গ্ৰাহকক কোনো এটা বস্তু ক্ৰয় কৰাত খুব সহায় কৰে ব্যক্তিজনে এই এপটোৰ যি ডেছক্ৰিপ্টচন থাকে তাতকৈ এজন ক্ৰেতাৰ ৰিভিউটোৰ খুব বেছি মনোযোগ দিয়ে কাৰণ ক্ৰেতাজনে যিটো ৰিজাল্ট লাভ কৰিছে সেইটো ভাল বেয়া যি বুলি কয় সেইটো চাই পিনে আচলতে আমি বস্তু এটা গ্ৰহণ গ্ৰহণ কৰোঁ বা তাক আমি অৰ্ডাৰ কৰোঁ আৰু বস্তু এটা কিনোতে তাত ৰেটিঙছবোৰ খুব মন কৰিবলগীয়া কথা গতিকে প্ৰডাক্ট এটাৰ পজিটিভ এক্সপ্ৰিৰিয়েঞ্চ বা প্ৰডাক্টটোৰ ৰিভিউটো খুব ভাল হ'ব লাগে